হয় ৰে'ল এখন বহুত দীঘল বস্তু ইয়াত কেইবাটাও ডবা আছে ৰে'লৰ চীটবোৰ বহুত আহল বহল হ'ল ইয়াত ভালকে বাথৰূমৰ ব্যৱস্থা আছে ইয়াত ইঞ্জিন কেইবাবিধো চলে আজিকালি ভাপ ইঞ্জিন অইল কয়লা ইঞ্জিন তাৰ উপৰিও আজিকালি ইলেক্ট্ৰিক ইঞ্জিন আছে যিবোৰ কাৰেন্টৰ জৰিয়তে চলে ইঞ্জিনৰ চকা ৰে'লৰ ট্ৰেকবোৰ লোহাৰ আৰু তাত কি কৰা হয় ট্ৰেক ট্ৰেকবোৰ য'ত বহুওৱা হয় তাত এবিধ কোলা শিল ব্যৱহাৰ কৰা হয় সেইটো এক আমি যিবোৰ প্ৰকৃততে পোৱা নৰ্মেল শিলবোৰ গতে নহয় ই এক বিশেষ ধৰণৰ শিল য'ত ৰে'লৰ ট্ৰেকবোৰত ব্যৱহাৰ কৰা হয় আৰু ৰে'লবোৰ কি কৰা হয় সম্পূৰ্ণভাৱে ৰে'লবোৰ কি কৰা হয় ডাইৰেকচনৰ ওপৰত চলে আৰু ৰে'লবোৰ বহুত দীঘল ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ যাত্ৰা আৰম্ভ কৰে আৰু কি কৰা হয় মাজে মাজে কি কৰা হয় এই যে ৰে'লৰ যিবোৰ লক'পাইলেট পাইলেটবোৰ পৰিৱৰ্তন হৈ থাকে মই ৰে'লেৰে গুৱাহাটী পশ্চিমবংগ আদি বিভিন্ন ৰাজ্যলে ভ্ৰমণ কৰি পাইছোঁ আৰু ৰে'লত কি কৰা হয় এ চি ডবা আছে টু চীটাৰ আছে আৰু আজিকালি ৰে'ল ব্যৱস্থাত যিবোৰ টিকেট কটা হয় সেই টিকেটবোৰ কি কৰা হয় অনলাইন চিষ্টেমতো কাটিব পাৰি গতিকে আমাৰ ভাৰতৰ যিবোৰ ৰে'ল ভাৰতত চলা ৰে'লবোৰ আজিকালি বহুত উন্নতমানৰ ৰে'ল ব্যৱস্থাত চলা হৈছে